মই যেতিয়া প্ৰথম সংগীত শিকিছিলো প্ৰথম অৱস্থাত হাৰমণিয়াম লৈ চা ৰে গা মা পাই শিকোঁৱা হয় প্ৰথম যেতিয়া চা ৰে গা মা পা প্ৰথম তালটো প্ৰথমখিনি শিকায় গাই থাকিলে লাহে লাহে সেইখিনি মানে ঠিক হৈ গৈ থাকে সুৰটো আৰু তাৰোপৰিও মানে যিখিনি যিটো লেভেলত গানটো গোৱা হয় সেইখিনি গাই থাকিলে লাহে লাহে প্ৰথম অৱস্থাত অকণমান মানে খেলি মেলি হয় কিন্তু লাহে লাহে যেতিয়া গাই গৈ থকা হয় সেইখিনি তেতিয়া শিকি যায় আৰু যিমান বেছি মানে সেইখিনি প্ৰেক্টিচ কৰা হয় সিমানেই বেছি সুৰটোও ভাল হয় লগতে মানে গাবলৈও সুবিধা হয় বিভিন্ন জাগাত গৈ বিশেষকৈ ৰাতিপুৱা সময়ত যদি মানে তাৰ প্ৰেক্টিচটো কৰা হয় তেতিয়া গানটো গা মানে সুৰটো বেছি ভাল হয় বুলি কয় সেইকাৰণে ৰাতিপুৱা সময়তে বেছিকৈ প্ৰেক্টিচ কৰোঁ বা পাছত সন্ধিয়া সময়তো প্ৰেক্টিচ কৰা হয় মাজে মাজে আৰু বিশেষকৈ হাৰমণিয়াম তবলা সেইখিনি লৈয়ে গোৱা হয় প্ৰথম অৱস্থাত সেইখিনি লৈ গালে সুৰটো ভাল হয় যিটো স্কেলটো ঠিক হয় সংগীতত বিছে বিশেষকৈ স্কেলটো মিলোৱাটো বহুত প্ৰয়োজন তবলা আৰু হাৰমনিয়াম লগত লৈ সেইখিনিয়ে কৰি আহোঁ বৰ্তমানলৈকে সেইখিনি ৰাতিপুৱা গধূলি প্ৰেক্টিচ কৰোঁ সেইখিনিতে গতিবেগটো যিটো সংগীতৰ গতিবেগটো ঠিক হৈ আহে